হেল্লো হয় কওকচোন হয় হয় শ্ৱাৰ্টটো চিলাই হৈছেগৈ এনো বৰ্তমান বাৰু অলপমান আছে অকল হাতটো এতিয়া চিলাবলগীয়া আছে মানে কাপোৰটো অলপ শ্ৱৰ্ট হৈ গ'ল মানে মোৰ হয় জোখৰ দি থৈ আহিছিলে বাট মোৰ অলপ মোৰ সহকাৰী কৰ্মীজনে অলপ খেলি মেলি কৰি দিয়াত মানে অলপ প্ৰব্লেম হ'ল সেইকাৰণে মই নতুন কাপোৰ লগাবলগীয়া হ'ল আকৌ দুই মিটাৰমানৰ দামটো মইতো মোক দুশতো লাগিবই

হয় চাওক আমাৰ কাপোৰটোৰ দাম আনো আমি প্ৰায় এশ ডেৰশ মানত আনো অ' বেয়াতো হৈছেই সেটো বাৰু হয় বাট আমাৰ আমাৰ আমাৰ ইলেক্ট্ৰিচিটি থাকিব আমাৰ যোনটো চিলাই মেচিন সেইটো ইলেক্ট্ৰিচিটিত চলে আমাৰ সহকাৰী কৰ্মী থাকে তো আমি চব মিলি ভাগি কামটো কৰোঁ ছ' সকলোবিলাক খৰচ মিলাই আমি দুশটো ঠিক দাম পৰিছেতো হয় আপুনি হয় কমাব পাৰোঁ যদি চাম বাৰু হয় আপুনি অহা সোমবাৰমানে আহিব কাপোৰটো চাই যাবহি কেনেকুৱা হৈছে শ্ৱাৰ্টটো ঠিক আছে ঠিক আছে হয় কি কয় সময়টো আপুনি আমাৰতো আবেলি সময়ত চাৰে চাৰিটাৰ পৰা খোলাই থাকে দোকান চাৰে চাৰিটাৰ পৰা আপোনাৰ পাঁচটামানলৈকে আপুনি সময় থাকিব আপুনি সেইটো সময়ৰ ভিতৰত আপুনি আহিলেই হয় ৰাতিপুৱা অঁ ৰাতিপুৱা থাকিব বাৰু ৰাতিপুৱা আপুনি এবাৰ ফোন কৰিব ঠিক আছে দিয়ক অঁ